এটা সময়ত মই বহুত ডাঙৰ ভুল কৰিছিলোঁ এইটো মোৰ জীৱনৰ বিৰাটেই ডাঙৰ ভুল আছিলে ক'বলৈ গ'লে কাৰণ পঢ়া এৰি মই কামত যোগ কৰিছিলোঁ তেতিয়া মোৰ উপায় নাছিলে কাৰণ ডিগ্ৰিটো কমপ্লিট কৰিব নোৱাৰিলোঁ এই নোৱাৰিলেও নাই মই কামত লাগো পইচাই লাগে টকা লাগে সেইবুলি মই ভাবিকেনে মই পঢ়াটো এৰিকেনে টকাত লাগিছিলোঁ কৰ্ম কৰিছিলোঁ তাৰপিছত ভাবিলোঁ যে প্ৰম'শ্যন হ'বৰ কাৰণেতো লাগিব ডিগ্ৰিটো পঢ়িবই লাগিব সেইবাবে মই আকৌ ইগন'ত এডমিশ্য়নটো লৈছিলোঁ আৰু মই তাতে পঢ়িকেনে তিনিবছৰ মই ডিগ্ৰিটো কমপ্লিট কৰিলোঁ মোৰ সেইবাবে ভাল লাগিছে যে মই নিজৰ কৰ্মই দি কৰ্মখিনি ভালদৰে মই কৰিলোঁ